হেল্ল' নমস্কাৰ হয় কওকচোন অঁ ওদালগুৰিত আমাৰ বিশেষকৈ ওদালগুৰিৰ পৰা প্ৰায় বিছ কিলোমিটাৰ নিলগত ভৈৰৱকুণ্ড তীৰ্থস্থান আছে এই লগতে বনভোজস্থলীও আছে অঁ তীৰ্থস্থানো হয় এটা হ'ব আহিলে হ'ল আপোনাৰ কথা হ'ল কি তাত প্ৰথম বনভোজস্থলী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বনভোজ খাবলে আহে আৰু বিভিন্ন পৰ্যটকসমূহ ইয়াত আহে আৰু ভৈৰৱকুণ্ডৰ নিচেই ওচৰত আপোনাৰ অৰুণাচললৈ অৰুণাচললৈ যোৱা ৰাস্তা আছে একদম লগত একেলগে আৰু একেবাৰে লাগি থকা ভূটান লাগি আছে ভৈৰৱকুণ্ড একচুৱেলি ক'বলৈ গ'লে ত্ৰিবেণী সংগম বুলি কোৱা যায় য'ত ভাৰত ভূটান আৰু অৰুণাচল তিনিওটা একে ঠাইত সংযুক্ত হৈ আছে খুব ধুনীয়া আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ ভাল ফুৰিবলে ভাল বিভিন্ন ঠাইৰ পৰা মানুহসমূহ আহে ইয়াত পৰ্যটক থকাৰ বাবে সুবিধাও আছে হোটেলবোৰৰ ব্যৱস্থা আছে আছে সুবিধা আছে পৰ্যটক স্থান নাই নাই গাড়ীৰ একেবাৰে বিভিন্ন যাতায়তৰ সুবিধা আছে সৰুৰ পৰা ডাঙৰলৈ গাড়ী অহা যোৱা কৰে আপুনি ভাড়াটো নিব পাৰে বোলে লাইন বাছত যাম অঁ ৰিচৰ্ট আছে সীমান্ত একে লগত হয় হয় অৰুণাচল একেবাৰে লাগি আছে অৰুণাচল আমাৰ অসমৰ লগত লাগি আছে ভূটান অসমৰ লগত লাগি আছে গতিকে অঁ বিদ্যুৎ প্ৰকল্পৰ বাবে কাম কৰি থকা হৈছিল মাজতে বন্ধ হ'ল আৰু চলিব চাগে চৰকাৰে আকৌ পদক্ষেপ ল'ব সেই বিষয়ে বিদ্যুৎ উৎপাদন কৰিবৰ বাবে গোটেই অসমত তাত বিদ্যুৎ হলে ভাল হ'ব আৰু ব'টিং আপোনাৰ তাত বিশেষকৈ ফেমিলী লৈ আহিলে ব'টিং ছিষ্টেম আছে আপোনাৰ ব'ট চলোৱা সুবিধা আছে নতুন কৰি বনাইছে তাতে আৰু অৰুণাচলৰ বিভিন্ন খাদ্য সুসাদু আমাৰ ভৈৰৱকুণ্ডত বেপাৰীসকলে আনে বিক্ৰী কৰে পোৱা যায় আছে আছে আৰু অৰুণাচলত পোৱা যায় ভূটানো পোৱা যায় ভূটানৰ পৰা আপোনাৰ কমলা আদা সেইবোৰ লৈ আহে বেপাৰীসকলে অৰুণাচলৰ পৰা লৈ আহে মানে ক'বলৈ গ'লে ত্ৰিবেনী সংগম বুলি ক'ব পাৰি আমাৰ নিশ্চয় নিশ্চয় ও ও হ'ব ভৈৰৱকুণ্ড দেখুৱাই দিম অঁ আছে আছে আছে আছে আছে আছে আমাৰ নহয় এদিনত নহয় আপুনি প্ৰথমে ভৈৰৱকুণ্ডলৈ গৈ আহি তাৰপিছত আপুনি ওদালগুৰিত থাকিব টাউনত আমাৰ টাউনত থাকিব টাউনত থকাৰ পিছত আপুনি আপোনাক বিভিন্ন সত্ৰলৈ লৈ যাম শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰ আছে খতৰা সত্ৰ আছে তাৰপিছত বিভিন্ন জনাজাত নামে বিখ্যাত নামঘৰসমূহ আছে ওদালগুৰিৰ পৰা আপোনাৰ অঁ অঁ হয় হয় ইয়াত বিভিন্ন জাতিৰ বিভিন্ন হয় হয় ইয়াতে আপোনাৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মানুহ ইয়াত আছে একেলগে আমি বসবাস কৰোঁ খ্ৰীষ্টিয়ান খ্ৰীষ্টিয়ান হিন্দু জৈন আপোনাৰ মুছলিম সম্প্ৰদায়ৰ

হয় ঠিক আছে হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ আপুনি এইসমূহ চাব পাৰিব তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানসমূহ বিভিন্ন কাৰ্যক্ৰমসমূহ দেখা পাবলৈ সক্ষম হ'ব আৰু বিভিন্ন ধৰ্মীয় বিভিন্ন সম্প্ৰদায়ৰ খাদ্য সুবাস ল'ব পাৰিব ঠিক আছে